আগৰ দিনত মানুহে অকল মোবাইল ফোনটোৱে হওক কিবা লেপটপটোৱে হওক সেইখিনি মানে আপোনাৰ অকল তথ্য আদি গোটাবৰ বাবে বা ফোনকলটো যোৱাৰ বাবেহে ব্যৱহাৰ কৰিছিলে কিন্তু বৰ্তমান সময়ত সেই মোবাইলটো বা লেপটপ যি হওক টেবলেট সেইবোৰ মানে আপোনাৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয় সৰু ল'ৰা ছোৱালী পৰা আদি কৰি বুঢ়া প্ৰাপ্তবয়স্ক মানুহ এজনলৈকে যিখিনি এতিয়া সৰু ল'ৰা ছোৱালীবোৰে এনেকুৱা কৰে আপোনাৰ মোবাইলটো নহ'লে খানা খাবয়ে মন নকৰে তেনেকুৱা হৈ পৰিছে আকৌ গান শুনাৰ ক্ষেত্ৰত বহুখিনি ৰিলিফ দিয়ে মানে মানুহক মোবাইল ফোনটোৱে সেইটো নিজৰ নিজৰ ব্যৱহাৰৰ লগত কথা আৰু কোনে কেনেকৈ ব্যৱহাৰ কৰে